পাচলি খেতিয়ে হওক বা ধান খেতিয়ে হওক আমি খেতি কৰিলে চব গৰু ছাগলী আদি জন্তুবোৰৰপৰা ৰক্ষা পাবলৈ হ'লে জেওৰা বা আজিকালি নেট আমাৰ নেট ব্যৱহাৰ কৰা হয় জেও তাৰপিছত কঠীয়া পাৰিলেও বা চৰাই চিৰিকটি হাঁহ বা বনৰীয়া পশু পক্ষীয়েও অলপ অপকাৰ কৰে তাৰ বাবে আমি অলপ জেওৰা বা এনেকৈ অলপ চাওঁ চোৱাচিতা কৰোঁ ছাগলীৰ কাৰণে ঘন ঘনকৈ খাটিৰে জেওৰা বান্ধিব লাগে হাঁহ মুৰ্গী আদি সোমাব নোৱাৰাকৈ নেটৰ ব্যৱস্থা কৰা হয় বা ওপৰ কপৌ চৰাই বা কিবা এনেকুৱা ধৰণৰ চৰাই সোমালে সোমাব নোৱাৰা সোমাব নোৱাৰাকৈ ৰছী টানি পলিথিন বা কিবা এনেকৈ টানি দিয়া হয় যাতে শব্দ পালে সিহঁত উৰি যায় হাঁহ হাঁহে খেতি যদি কঠীয়াডৰা ধান সিঁচাৰ পিছত খায় তেতিয়া কঠীয়াখিনি নোলায় আকৌ যদি কঠীয়াখিনি পথাৰত ৰোৱাৰ পিছত যদি হাঁহ উঠে কঠীয়া ধানখিনি মৰি যায় আকৌ যদি ধাননিডৰা ধান ওলোৱাৰ পিছত হাঁহে খায় ধানডৰা যদি হাঁহ হাঁহ ছাগলী গৰুৱে খায় তেতিয়াও বহুত অপকাৰ হয় সেইকাৰণে আমি আমাৰ সঠিক ব্যৱস্থা কৰোঁ ধাননিডৰা চোৱাচিতা বা হেঙাৰৰ জেওৰাৰ মেৰামতি কৰোঁ ছাগলী গৰু এৰাল দিয়া হয় ধাননিডৰা ধাননি বা যিকোনো পাচলি খেতিয়ে হওক নাখাবৰ বাবে

ধাননি পথাৰত ধান ওলোৱাৰ পিছত ধান হাঁহ হাঁহ মুৰ্গী বা আদি চৰায়ে বহুত অপকাৰ কৰে তাৰ বাবেও আমি ব্যৱস্থা কৰোঁ জেওৰা নহ'লেও আমি চাংঘৰ পাতি এনেকৈ ৰ' ৰ' মানুহ ৰখাৰ ৰখাৰ ব্যৱস্থা কৰা হয় আদি অন্যান্য ব্যৱস্থাৰে আমাৰ খেতিখিনি সুৰক্ষা দিয়া হয় আৰু বা বেলেগ বা আমাৰ এই হাতী হাতী বা অন্য জীৱ জন্তুৰ তেনেকৈ উৎপাত নাই যদিও গৰু ছাগলী এনেই অলপ হেৰি আছে উৎপাত আছে বা সেইখিনিৰ বাবে আমি জেওৰা বা নেট দিলেই হয় আৰু বহুত তেনেকুৱা বহুত হেৰি ব্যৱস্থা ল'ব নালাগে বাৰু এইখিনিয়ে